পালেং মূলা গাজৰ ওলকবি বন্ধাকবি ধনিয়া জিঞা ভেদাইলতা ও মানধনিয়া ও খুতুৰা জিকা ভেন্দী পানীলাও ৰঙালাও তে আকৌ ভোল তৰৈ